আচলতে ক'বলৈ গ'লে মই লকডাউনতেই ৰন্ধা বঢ়াটো শিকিছিলোঁ আৰু লকডাউনত ক'তো ওলাই যাব পৰা নাছিলো বাবে মই ল লকডাউনতেই বনাব ৰন্ধা বঢ়াটো শিকিছিলো ঠিক কেনেকৈ শিকিলো বুলি ক'বলৈ গ'লে মা মা দেউতা মা দেউতা আইতা মানুহজনীৰ লগত পাকঘৰত অলপ সহায় কৰি দিওঁতেই দেখি দেখিয়েই শিকা টাইপ হ'লগৈ তেওঁলোকে যেনেকৈ কেনেকৈ ভাত বনায় কেনেকৈ চব্জি বনায় কেনেকৈ দাইল বনায় কেনেকৈ মাংস বনায় সেইবোৰ চাই চাইয়ে চাই চাই থাকোঁতেই এই চাওঁতে চাওঁতে তেনেকৈ তেওঁলোকে ভাত প্ৰেছাৰত ভালকৈ চাউলখিনি ধুই পেলাই পানীটো পানীটো জোখৰ কেনেকৈ জোখে পানী দি মেলি কেইটা চিটি মাৰে সেইবোৰ চাওঁতে চাওঁ চালোঁ তাৰপিছত দাইলটো ধুই মেলি প্ৰেছাৰত পানী দি হালধি দি নিমখ দি বইল কৰাৰ পিছত কেৰাহিত আকৌ লৈ পেলাই তেল পিঁয়াজ দি তেল মৰা ধৰি চব্জিটো যেনেকৈ পিঁয়াজ আলু চব্জিখিনি কাটি লৈ নহৰু বিলাহী মা মছলা দি কেনেকৈ বনায় সেইবোৰ চাই চাই এদিন নিজেই লকডাউনৰ মাজতেই বনাবলৈ শিকিছিলো বনাবলৈ ধৰিলোঁ বনাবলৈ ধৰিলোঁ তাৰপিছত মই প্ৰথমবাৰ বনাওঁতেই প্ৰথম মই মাংসত ধৰিছিলোঁ মাংসত যেনেকৈ প্ৰথম মই পিঁয়াজ লচুন আদা বিলাহী আলু সব কাটি লৈ পিঁয়াজ আদা জলকীয়া তাৰপাছত এটা পাত্ৰত খুন্দি লৈ পিয়াঁজ আলু মাংসখিনি ভালকৈ ধুই লৈ মাংসখিনি ভালকৈ ধুই লৈ কেৰাহীখন পাতি লৈ কেৰাহীত তেল দি কেৰাহীত তেল দি পিঁয়াজ লচুন এইবোৰ চব দি পেলাই লাহেকৈ ভাজিব ধৰিছিলোঁ লাহেকৈ চব দি মেলি পিঁয়াজ লচুন সব দি তাৰ ওপৰত সব মাংসখিনি আলুখিনি দি অলপমান বইল কৰি বইল কৰি ল'লো তাৰপিছত অলপ ভালকৈ আধা বইল হোৱা এনেকৈ বইল কৰিলোঁ তাৰপিছত মা মছলা অলপ দি পেলাই অকণমান হিলাই পেলাই অকণমান সিজিবলৈ দিলোঁ আৰু তাৰপিছত তাত পানী অকণমান অলপ ঢালি পেলাই মাংসটো সেনেকেই বনাইছিলোঁ তাৰপিছত ভাতত ভাতত মই ভাতটো মই প্ৰায়ভাগ চ'চপেনতে বনাওঁ বনাওঁ মানে মই চ'চপেনত বনাই ভাল পাওঁ চ'চপেনত ভালকৈ ধুই মেলি পানী বেছিকৈ দি পেলাই পানীখিনিত ভাতখিনি হিলাই হিলাই পানীখিনি কাঢ়ি পেলাই সেনেকেই বনাই মই ভাল পাওঁ আৰু দাইলৰ কথা ক'বলৈ গ'লে দাইলটো মই প্ৰেছাৰ কুকাৰত ভালকৈ ধুই মেলি পানী দি মেলি তাত হালধি দি পেলাই দুই তিনিটামান চিটি মৰ মৰাৰ পিছত দুই তিনিটামান চিটি মৰাৰ পিছত গেছটো গেছটো নাযাওঁতেই কুকাৰৰ ঢাকনিখন খুলি পেলাই তাত হেতা এখনত পিয়াঁজ লচুন ভালকৈ খুন্দি পেলাই ভাজি গেছত দি তেল অকণ দি পেলাই ভাজি পেলাই ডাইৰেক্ট তাত ভৰাই পেলাই সেনেকৈ তেল মাৰি বনাই ভাল পাওঁ আৰু মই ভাজি বনালে ভাজিটোতত মই বেছি তেল দি পেলাই বনাই ভাল পাওঁ তেল দি পেলাই ৰচুন চচুন পিয়াঁজ চিয়াঁজ পিয়াঁজ বিলাহী আদা সব ঢালি পেলাই ভাজিটো বনাই ভাল পাওঁ আৰু মই এনেকৈ খাবলৈ বনালে এ প্ৰায়ভাগে ঘৰৰ মানুহে খায় ভাল পায় সেইবাবে বনাইয়ো ভাল লাগে আৰু সেনেকৈ লকডাউনৰ পৰাই মই ৰন্ধা বঢ়া শিকিলো বুলি ক'লেও বেয়া নহয় তাৰপা তাৰ আগতে মই ভালকৈ ৰন্ধা ৰন্ধা বঢ়াৰ কথা নাজানিছিলোৱেই আজিকালি মই কৰ্মসূত্ৰে বাহিৰত থাকোঁ সেইবাবে নিজেই ৰন্ধা বঢ়া কৰি পেলাই খাব লাগে এই লকডাউনৰ কাৰণেই মই শিকিলো নহ'লে এতিয়াও মই বাহিৰলৈ ৰেষ্টুৰেণ্ট হোটেল হোটেল লতে খাই পেলাই দিন ৰাতি কটাবলগীয়া হ'লহেঁতেনে এতিয়া নিজে বনাব জানো যেতিয়া ঘৰতে নিজেই বনাই খাওঁ নিজে বনাই খালে ভালো লাগে সেইটো স্বাস্থ্যপক্ষেও হানিকাৰক নহয় সেইবাবে বনাওঁ নিজেই বনাওঁ নিজেই খাওঁ আৰু কেতিয়াবা আলহী আহিলেও ঘৰলৈ তেওঁলোকেও খাইও ভাল পায় মই বনালে আৰু ক'ৰবাত পিকনিক চিকনিক থাকিলে মই বনালে লগৰ বন্ধুবোৰে খাই ভাল পায় আৰু শলাগো লয় তই বনাব জানিছ দেই বুলি সেইবাবে বনাইয়ো ভাল লাগে বনাওঁ খাওঁ সবক খুৱাওঁ এনেদৰেই মই লকডাউনতেই ৰন্ধা বঢ়াটো শিকিলোঁ আৰু শিকাৰ বাবে লকডাউনকে মই ধন্যবাদ দিব লাগিব লকডাউনৰ কাৰণেই মই ৰন্ধা বঢ়াটো শিকিলোঁ লকডাউন নোহোৱাহেঁতেন চাগে মই ৰন্ধা বঢ়াটো নিশিকিলোহেঁতেন আজিও মা মাৰ হাতৰে খাবলগীয়া হ'লহেঁতেন এতিয়া লকডাউনতে মা শিকিলো কাৰণে এতিয়া মই নিজে বনাই নিজে খাব পৰা হৈছোঁ সেইবাবে লকডাউনকে মই ধন্যবাদ দিব লাগে টাইপ হৈ গৈছে আৰু তাকেই আৰু কেতিয়াবা কেতিয়াবা বইল চুঙাত মাংস বঢ়াই বনাই ভৰাই মই তাত পিঁয়াজ ৰচুন চচুন নেমু টেমু নেমু চিঙি নেমু চেপি পেলাই বইল চুঙা মাংস বনাইও কেতিয়াবা খাই ভাল লাগে কেতিয়াবা বনাই পেলাই খাওঁ লগৰবোৰকো খুৱাওঁ তেওঁলোকে খাইয়ো ভাল পায় আৰু মোৰ খুৱাইয়ো ভাল লাগে বা কেতিয়াবা ষ্টিক ইষ্টিকত বাঁহৰ বাঁহৰ কাঠি ভালকৈ চাঁচি লৈ কাটি বাঁহ অকণ বুঢ়া চাই বাঁহ এটা গুৰি বাঁহ এটা কাটি পেলাই টাইট টাইট লাঠী কেইডালমান বনাই পেলাই ভালকৈ চাঁচি লৈ চাঁচি পেলাই তাত কোমল কোমল চাই সৰু সৰু মাংস কাটি সৰু সৰুকৈ কাটি পেলাই সৰু সৰুকৈ কাটি পেলাই ষ্টিকডালত লগাই পেলাই ভালকৈ নিমখ চিমখ দি পেলাই ভালকৈ লাহে লাহে জুইত অলপ তাপত হিলাই হিলাই বনাই অলপ টাইম আধা ঘণ্টামান হিলাই হিলাই ভালকৈ হিলাই হিলাই নিমখ চিমখ মছলা চছলা চাট মছলা যি যি মছলা থাকে সেইবোৰ মছলাবোৰ ওপৰত দি পেলাই ভালকৈ দি পেলাই হিলাই হিলাই খালে খাইয়ো ভাল লাগে আৰু খুৱাইয়ো ভাল লাগে প্ৰায়ভাগ আমি ভোজ চোজ খালে সেনেকেই চুঙা মাংস তাৰপাছত পোৰা মাংস আদি দিয়ে খাওঁ তেওঁলোকেও খাই ভা বনাইয়ো ভাল লাগে খুৱাইয়ো ভাল লাগে সেইকাৰণে মাজে সময়ে এনেকৈ বনাই বনাই থাকোঁ এইয়া প্ৰায়ভাগ মানে সেইটো চব কথা ক'বলৈ মানে মই লকডাউনৰ কাৰণেই ৰন্ধা বঢ়াটো শিকিলো আৰু লকডাউনকেই মই ধন্যবাদ দিব লাগিব যে লকডাউনটো হোৱাৰ কাৰণেই মই ৰন্ধা বঢ়াটো শিকিলোঁ আৰু শিকাৰ কাৰণে মোৰেই ভাল হ'ল মই এতিয়া নিজে বনাই নিজেই খাব পাৰোঁ আনকো খোৱাব পাৰোঁ আৰু আনক খুৱাইয়ো ভাল লাগে নিজে খাইয়ো ভাল লাগে নিজে ৰন্ধাটো আৰু